দিনটো স্কুল কৰাৰ পাছত সন্ধিয়া ল'আ ছোৱালীবোৰক যে টিউশ্যন দিয়া হয় ব্যক্তিগত ক্লাছবোৰ দিয়া হয় তাৰ বিষয়ে মই ভাবোঁ যে এটা অধ্যয়ন কৰিবলৈ হ'লে এটা চাবজেক্ট অধ্যয়ন কৰিবলৈ হ'লে বহুতখিনি কষ্ট কৰিবলগীয়া হয় কিছু কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে সেইখিনি তেওঁলোকে ভালদৰে বুজি নাপায় বা বুজি পালেও কিছুমান ক্ষেত্ৰত অসুবিধা হয় এতিয়া স্কুলতে ধৰোঁ ধৰক স্কুলতে কিছুমান অ' সেই চাবজেক্ট বুজাই দিলে তেওঁলোকে হয়তো বুজি নাপালে সেইকাৰণে ব্যক্তিগত ক্লাছসমূহ কৰাটো মই বেয়া বুলি নাভাবোঁ কিয়নো স্কুলত যেনেদৰে বুজায় তেওঁলোকে হয়তো সৰহসংখ্যক ল'ৰা ছোৱালীৰ মাজত বুজি নাপাবও পাৰে বৰ্তমান যুগটো এনেকুৱা হৈছে যে বৰ্তমান প্ৰতিযোগিতাৰ যুগ এই যুগটোত যদি সকলোৱে খাপ খাবলৈ বিচাৰে বা সমানে যদি আগুৱাই যাব বিচাৰে মোৰ মতে টিউশ্যন বা ব্যক্তিগত ক্লাছসমূহ লোৱাটো একো ভুল নহয়